এক নৱেম্বৰ দুহেজাৰ পাঁচ চন পাঁচ নৱেম্বৰ দুহেজাৰ চন দুই জানুৱাৰী দুহেজাৰ এক চন এঘাৰ এপ্ৰিল ঊনৈছশ আঠাশী চন তিনি নৱেম্বৰ দুহেজাৰ ন চন বাৰ আগষ্ট দুহেজাৰ দুই চন ছয় মে' দুহেজাৰ চাৰি চন সাত নৱেম্বৰ ঊনৈছশ সাতসত্তৰ চন